অসমৰ পশুপালকসকলে সাধাৰণতে বহুতো সমস্যাৰ সন্মুখীন হয় কাৰণ অসমখন হৈছে এখন অলপমান বৰষুণ দিলেই বহুতো অসমত বহুতো বাস অকস্মাতে বহুত পানী যাক আমি বানপানী বুলি কওঁ বহুত বানপানীৰ সৃষ্টি হৈ যায় সেইকাৰণে অসমত পশুপালকসকলে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বানপানী হোৱা নদীৰ কাষৰীয়া অঞ্চল অঞ্চলবিলাকৰ বাহিৰেও আমাৰ ভৈয়াম অঞ্চলৰ অঞ্চলবিলাকতো বহুতো সমস্যাৰ সন্মুখীন হয় নদীকাষৰীয়া অঞ্চলৰ কৃষকসকলে পশুপালকসকলে বহুতো সমস্যাৰ সন্মুখীন হয় কাৰণ গৰু বান্ধিবলৈ ঠাই নোহোৱা হয় মানুহ থাকিবলৈ ঠাই নোহোৱা হয় এনেদৰে কিছুমান গৰু ছাগলী পশু পক্ষী সেনেকৈ পানীত উটি যায় থাকিবলৈ ঠাই নোহোৱা হয় বেমাৰ আজাৰৰ সৃষ্টি হয় পশুসকলৰ বানপানীৰ সৃষ্টি হ'লে বাৰিষা কালত বেছিকৈ বেমাৰ আজাৰৰ সৃষ্টি হয় তেনেদৰেই বহুতো বেমাৰ আজাৰ পশুসকলক পশুপালকসকলৰ পশুসকলক দেখা যায় বহুতো বেমাৰ আজাৰৰ সন্মুখীন হ'বলগীয়া হয় জীৱ জন্তুবিলাক জীৱ জন্তুবিলাকৰ বেমাৰ আজাৰ হ'লেও পশুপালকসকল পশুপালকসকলৰ বহুত সমস্যাৰ সৃষ্টি হয় তেনেদৰে পশুপালক পশুপালকসকলে পশুসকলৰ কাৰণে দৰৱ কিনা ঔষধ বেজি ইত্যাদি কিনিবৰ কাৰণে বহুতো টকা পইচা খৰচ হয় তেনেদৰেই বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় পশুপালসকলে পশুসকলৰ থাকিবলৈ সুবিধাৰ কাৰণে এটুকুৰা ওখ ঠাই ইত্যাদি আদি বাছি ল'ব লগা হয় মানুহ থাকিবলৈ জেগা নোহোৱা হয় কিন্তু পশুসকলক ৰাখিবই লাগিব তেনেদৰে কিছুমান অসমৰ পশুপালকসকলে বাৰিষা কালত বহুতো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়